হেল্ল' হয় হয় কোনে কৈছে আপুনি

হয় কোনখন ছৰ্ট ফিল্মৰ কথা কৈছে আপুনি নামটো হয় হয়

হয় ধন্যবাদ হয় হয়

হয় কেনেকুৱা টাইপ টাইপৰ কেৰেক্টাৰ হ'ব সেইটো

হয় হয় হয় আপুনি আপুনি মোক পাৰ্চনেল নাম্বাৰত কল কৰিছে বাৰু আপুনি এটা কাম কৰিব গো যিমানখিনি ডিটেইলছ আছে আপুনি মোৰ মেনেজাৰক পঠিয়াই দিব গোটেইখিনি হয় হয় হয় হয় হয় মই আপোনাক মোৰ মেনেজাৰে আপোনাক জনাই দিব বাকীখিনি কথা মোৰ এতিয়া এখন মিটিং আছে অলপ গুৰুত্ব ইমপৰটেণ্ট গতিকে আপোনাৰ বাকীখিনি মেনেজাৰৰ লগত পাতি ল'ব তেওঁ আপোনাক জনাই দিব হ'ব হয় হয় হয় হয় মই মেনেজাৰক কনটেক্ট কৰিব দিম আপোনাক ঠিক ধন্যবাদ হয় হয় হয় হয় ধন্যবাদ দিয়ক